হেল্ল' অ শুনিছোঁ শুনিছোঁ কোৱা কোৱা এইয়া আছোঁ হয় কোৱা অ' ঠিক আছে ঠিক আছে ভাল হৈছে ভাল হৈছে ক'ত যাম বুলি ভাবিছা অ'কে অ'কে অ'কে অ' খোজ কাঢ়িবা ন খোজ কঢ়াটো ভাল খোজ কঢ়াটো স্বাস্থ্যৰ কাৰণে ভাল এই তাত জেগাটুকুৰা অকণমান বৰ ধুনীয়া খোজ কাঢ়িবলৈ বহুত ধুনীয়া জেগাটুকুৰা ভাল আছে অ' পৰিস্কাৰ হৈ আছে জেগা তাৰপিছত ইমান মুকলি বতাহ সুন্দৰ পৰিবেশ ইভিনিং ৱাক অ' হয়নি অ' তাত খানা অ' তাত খানাটো ভাল জুইশালত খানাটো খাব পৰা হ'ব ৰাতিকৈ খোজকঢ়াৰ পিছত অ' তুপোলা ভাত পায় না অ'কে অ'কে অ' শুনি আছোঁ শুনি আছোঁ আমিও যাম বুলি পৰিকল্পনা কৰিছিলোঁ কৰাহে হোৱা নাই ঠিক আছে এতিয়া তোমালোক কেটাবজাত যাম বুলি কৈছা অ'কে ইভিনিং টাইমত মানে খোজ কাঢ়িবলৈ ঠিক আছে ঠিক আছে তেনেহ'লে শ্বুজ টুজ পিন্ধি ল'ব লাগিব আমি তেনেহ'লে সবেই অ ঠিক ঠিক ঠিক ঠিক ঠিক আজিপা তেনেহ'লে খোজ কাঢ়িবলৈ যাম দিয়া ঠিক আছে অ'কে লগ পাম দিয়া